শিৱসাগৰত বহুতো চাবলগীয়া জেগা আছে যেনে তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ আদি কৰি বহুতো জেগা আছে চাবলৈ তাত বহুত বাহিৰৰপৰাও মানুহ আহে চাবলৈ তলাতল কাৰেংঘৰ চাবলৈ আহে আগৰ দিনৰ ৰজাৰ বহুতো তাত বস্তু বাহানি আছে তাকে চাবলৈ দূৰ দূৰণিৰপৰা মানুহ আহে আৰু আমাৰ অসমতে প্ৰায় বহুত মঠ মন্দিৰ আছে যেনেকৈ গোলাঘাটত আছে যেনেকৈ আঠখেলীয়া নামঘৰ আঠখেলীয়া নামঘৰতো বহুত দূৰ দূৰণিৰপৰা প্ৰভু ভক্তসকল আহে তাত চাকি বন্তি জ্বলাই মানুহে পূজা পাঠ প্ৰাৰ্থনা কৰে তাৰ উপৰিও আৰু নামঘৰ আছে তালৈয়ো বহুত মানুহ যায় তাৰপিছত শিৱসাগৰ আৰু ঢেঁকীয়াখোৱা নামঘৰ আছে ঢেঁকীয়াখোৱা নামঘৰলৈয়ো বহুত মানুহ গৈ মেলি ফুৰিবলৈ যায় ফুৰিবলৈ যোৱাৰ পিছত বহুতো ভাল ভাল ভক্তসকলক লগ পাই কথা বতৰা হয় আৰু শিৱসাগৰত যেনে মন্দিৰ আহোম ৰজাৰ পুৰণি হেৰি নামঘৰ আছে তলাতল ঘৰ জয়দৌল শিৱদৌল আদি আৰু পুখুৰীও আছে তেনেকৈ আৰু যেনেকৈ ইয়াত হাজো হাজো মন্দিৰ আছে হাজো মন্দিৰলৈয়ো মন্দিৰো বহুত ডাঙৰ তাত বহুত বাহিৰৰ বাহিৰৰপৰা মানুহ আহে চাবলৈ তাত হাজো মন্দিৰৰ ভিতৰত এটাই নহয় যে তাত কেইবা কেইবা ধৰণৰ মন্দিৰ বহুত ডাঙৰ ডাঙৰ ভিতৰত মন্দিৰ আছে তাতো বাহিৰৰপৰা মানুহ আহে চাবলৈ চোৱা চিতা হয় তাৰো ওপৰি যেনেকে কেদাৰ মন্দিৰ কেদাৰ মন্দিৰ মাধৱ মন্দিৰ আছে টেম্পুল আছে আৰু তাৰ উপৰিও আৰু চাবলগীয়া আৰু চাবলগীয়া জেগা আছে কাজিৰঙাটো বহুত যেনেকৈ চাবলৈ জেগা আছে আৰু তেনেকৈ যেনেকৈ তিনিচুকীয়াটো তেনেকৈ মন্দিৰ আছে যেনেকৈ ডাঙৰ বুদ্ধ মন্দিৰ বুদ্ধ মন্দিৰত মানুহ গৈ তাত পূজাও কৰে দিয়া বন্তি চলাই চাকি দিয়ে তাতো আৰু যেনেকৈ চৰাইদেউ আছে চৰাইদেউতো গৈ মেলি মানে পুৰণি আহোম ৰজাৰ বহুত মৈদাম পৰি আছে তাতে চাবলগীয়া বহুত বস্তু আছে